মোৰ এটা সৰু এখন সৰু দোকান আছে য'ত নেকি মই কাপোৰ কানি চিলাওঁ ঘৰ ঘৰতে আছে বেছি দূৰ নহয় ওচৰতেই আছে সেই সেই কাপোৰ কানি চিলাবৰ কাৰণে মই বিশেষকৈ দিন দিনটোত মই ধৰি দুঘণ্টামানেই মই কৰিব পাৰোঁ বিশেষ দিবগৈ পাৰোঁ সময়টো আৰু ঘৰৰ কি হয় ব্যৱসায় কৰিব কৰিবলৈ যাওঁতে মই কিছুমান হেৰি সমস্যা হয় সেই সমস্যাবিলাক মানে এনেকুৱা ধৰক গ্ৰাহকক মই দিবলৈ দিবলৈ দিবলগীয়া হয় কেতিয়াবা হয়তো সময়মতে তেওঁলোকক মই কাপোৰটো দিব পৰা চিলাই পিনাই দিওঁতে অসুবিধা হয় বা কোনোবা কোনোবা এজনক মই দূৰৈত দিবলগীয়া হয়গৈ আৰু কাপোৰ কানি চিলা চিলোৱা মেলোৱা বা ফুল মই ফুল বাচোঁ মই ফুল বাচোঁ ফুল বাচোঁতে মই সময়মতে দিবলৈ দিবলগীয়া তাৰমানে বাচি উলিয়াব পৰা নাযায় ঘৰুৱা কাম কামখিনি কৰিবলগীয়া হয় ৰাতিপুৱা মই শুই উঠিয়েই প্ৰথমতে মই ঘৰুৱা কামখিনি কৰি লওঁ মানে যেনেকৈ ধৰক সদায় শুই উঠি ৰাতিপুৱা মই ঘৰ সাৰোঁ চোতাল সাৰোঁ তাৰপিছতে কি হয় ল'ৰা ছোৱালী ঘৰ সাৰোঁ উঠিবলৈ হ'লে ল'ৰা ছোৱালীক উঠাই পিনে ল'ৰা মোৰ ল'ৰাক উঠাই পিনে পঢ়িবলৈ দিবলগীয়া হয় তেওঁলোকক তেওঁলোকক চাহ চাহ তাহ বনাই মেলি দি দিবলগীয়া হয় দিয়াৰ পাছত কি হয় মই দুঘণ্টামান সময় পাওঁ আকৌ ধৰা মই সেই চিলাই কৰোঁ বা তাঁতখনকেই বওঁ তেনেকৈ কৰি তাৰপাছত আৰু কাম তাৰপৰা আকৌ সেই সময়খিনি হেৰি চিলাই এই মই ৰাতিপুৱা টাইমটো তাৰপাছতে আকৌ অলপ দেৰিকৈ গৰু গাই উলিয়াই গাখীৰ খীৰাবলগীয়া হয় গাখীৰ খীৰাই মই ৰাতিপুৱা গাখীৰ খীৰাই গৰু এৰাল দিবলৈও যাবলগীয়া হয় ছাগলী উলিয়াই দিবলগীয়া হয় তাৰপৰা আকৌ আমাৰ দূৰৈত আকৌ গৈ মই লৰালৰিকৈ ভাত পানী খাই মোৰ ব্যৱসায়ৰ কামত ওলাই যাবলগীয়া হয় পদূলি মূৰতে সন্মুখত যিহেতু অকণমান সময় বেছি দূৰ যাবলগীয়া নহয় সেই চিলাই কটা মেলা কৰা

টাইমখিনি টাইমত মানুহে কোনোবাই নিবলৈ নিবলৈ আহে কোনোবাই চিলাবলৈ দিবলৈহে আহে জোখ মাখ দিবলৈ আহে দিবলৈ আহে সেই সেইখিনি জোখ মাখ দি মেলি তেওঁলোকৰ কামখিনি মই সেই দুই তিনি ঘণ্টাৰ ভিতৰত কৰি দিনটোত এদিনত মই শেষ কৰিবলগীয়া হয় আৰু সেই দিনটোত যিমানখিনি পাৰিলোঁ কৰোঁ আৰু তাৰপাছত মই ঘৰলৈ আকৌ সেই কাম কামখিনি লৈ মই ঘৰলৈ আহোঁ যি আৰু ঘৰত আহি বাকী থকা কামখিনি ধৰক হাত চিলাই থাকে কিছুমান কাপোৰত বুটাম লগাবলগীয়া থাকে হুক লগাবলগীয়া থাকে সেইবিলাক আহি মই ল'ৰা গধূলি ভাত পানী বনাই ল'ৰা ছোৱালীক খুৱাই ৰাতি মই সেইখিনি কাম শেষ কৰোঁ আৰু কিছু এনেকুৱা কিছুমান কাম শেষ কৰোঁ আৰু কেতিয়াবা হয়তো আগদিনাৰ কামটো পিছদিনালৈকে থাকি যায় আকৌ পিছদিনাখনি ৰাতিপুৱা যিখিনি কাম কৰিবলগীয়া থাকে সেইখিনি ঘৰুৱা কামখিনি শেষ কৰি তাৰপিছত আকৌ মই সেই আগদিনাৰ থকা কামখিনি শেষ কৰোঁ